হেল্ল' অঁ হয় অঁ কিমান ফুটিয়া বিছনাখন অঁ অঁ অঁ দামটো বিছনাখনৰ ছহেজাৰ সাত হেজাৰমান পৰিব আৰু চফাৰটোত দহ হেজাৰমান পৰিব আলনাডালত আপুনি দুহেজাৰ টকাতে পাব অঁ সেইটো বাৰু আমি বনাই হোৱাৰ পিছত ক'ম বিছনাখন বিছনাখন মানে পাঁচ হেজাৰলৈকে এতিয়া কাঠৰ দামটো পৰি যায় যে আকৌ মেহনতি খৰচ থাকিলেই এইটো চেগুন আছে তাৰ পিছত কঁঠালো আছে নিম আছে আপুনি যি কাঠ লগায় দামী কাঠো আছে খালী পইচাটো বেছি পৰিব দামী এইটো অলপ পৰিব অঁ আমি দহ হেজাৰতকৈ কমাব নোৱাৰিম কিন্তু মেহনতি আছে এইটো ফুল চুল কাটে তেতিয়াহ'লে আৰু দাম পৰিব যদি চিম্পুল হয় আঠ হেজাৰমানত পাব কিন্তু ফুল কাটিলে দাম আছে অঁ অঁ সেইখিনি বাৰু বনাই আছে এনেই চিম্পুল লাগিব নে চোফাৰ চিটটো বিছনা অঁ তেনেহ'লে দামটো পৰিব অলপ তেতিয়া আঠ চাৰে আঠ হেজাৰমান পৰিবগৈ অঁ দুহেজাৰমান